বাছেৰে ভ্ৰমণ কৰোঁতে মোৰ এটা কথা মনত আছে মানে আজি হ'ল কেইবা বছৰো ভ্ৰমণ কৰিবলৈ গৈ পিকনিক খাবলৈ গৈছিলোঁ পিকনিক খাবলৈ যাওঁতে মানে বাছখন এঠাইত চকা সুলকি গৈছে এঠাইত চকা পম নাইকিয়া হৈছে আৰু বাছত যিসকল মানে আমি পিকনিকত গৈছিলোঁ পাৰ্টি মাজৰ মানুহে কোনোবাই বমি কৰিছে কোনোবাই পায়খানা কৰিব লাগিছে সেইখিনি কৰি কৰি যাওঁতে যাওঁতে আমাৰ একদম আৰু খুব বাৰটা বাজিলেগৈ আৰু আমি ঘূৰি আহোঁতে দেৰি হৈ গ'লগৈ দেৰি হৈ গ'ল যাওঁতে মানে গাড়ী যিখন আমি বাছ নিলোঁ সেই বাছখন মানে বৰ এটা সুবিধা নহয় অভিজ্ঞতা মানে সেইটোৱে থাকি মনত থাকি গ'ল আৰু তাৰপাছত গৈছিলোঁ বৰশিললৈ বৰশিলত মানে শিলৰ মাজত পানীখিনি চাইয়ো ইমান ভাল লাগিছে আজিও মনত থাকে আৰু শিলৰ ওপৰতে আমি ভোজ ভাত ৰান্ধি খাইছোঁ বিহু নাচিছোঁ পানীত আকৌ নাৱত উঠিছোঁ নাৱৰীয়াৰ কাষতে ৰৈ ৰৈ নাৱত উঠাইছে তাৰ বিষয়ে পইচ পইচা লৈছে যিসকলে আমাৰ নাৱত উঠাইছে পইচা লৈ পেলানি আমাৰ নাৱত উঠাইছে আমি নৈত সেই কৰিছোঁ আকৌ শিলত ডাঙৰ ডাঙৰ শিলবিলাকৰ ওপৰত জপিঁয়াই জপিঁয়াই বহিছোঁ ফটো মাৰিছোঁ সেইয়া আৰু সেইয়াই অভিজ্ঞতা মোৰ থাকি গ'ল মনত